মৰিগাঁও জিলাৰ ধৰ্ম অনুষ্ঠান হয় মৰিগাঁও জিলাৰ ধৰ্ম অনুষ্ঠান সকলো আমাৰ গোটেই ডিষ্টিকতে ধৰ্ম অনুষ্ঠানবিলাক পতা হয় আৰু জিলা ভিত্তিত অধিৱেশনো পতা হয় সকলো ধৰ্ম অনুষ্ঠানতে আমাৰ মৰিগাঁও জিলাখনতে মানে ধৰ্ম নীতি নি নিয়মবিলাক সকলো হেৰিয়াত মানুহ সমাজ সেৱা কৰে কি কয় মৰিগাঁও জিলাতো বিহু উৎসৱবিলাক পালন কৰা হয় বিহু আমাৰ বিহু মেলা সকলোৱে মানে অনুষ্ঠানবিলাক পাতি থাকে মৰিগাঁও জিলাতে আমাৰ মেলা অনুষ্ঠানটো মানে পাতে সকলো ৰাইজে এটা মিলাপ্ৰীতিৰ মাজত এখন এখন মানে উৎসৱ পালন কৰে বিহু আমাৰ বিহু সকলো মানুহে মিলাপ্ৰীতিৰে বিহু উদযাপন পালন কৰে সেয়েহে ধৰ মৰিগাঁও জিলাখনত সকলো দিশৰ পৰাই মানে আমাৰ ধৰ্ম অনুষ্ঠানৰ পৰাও মানে বহুত মানে হেৰি সে সেইবিলাক সকলো হেৰিতে মানে অনুষ্ঠানবিলাক সকলোৱে এ সকলোৱে মিলাপ্ৰীতিৰে চলি যায় আৰু ধৰ্ম শাস্ত্ৰ ভাগৱত পাঠ সকলো সময়তে ৰাইজে সহযোগ কৰি ভাগৱত পাঠবিলাক চলাই যায় আমাৰ মৰিগাঁও জিলাত ধৰ্ম অনুষ্ঠানবিলাক মানে বহুত মানে হেৰি উচ্চাসিত ভকতসকল বহুত মানে হেৰি আ আগ্ৰহী আৰু জিলা ভিত্তিত জিলা ভিত্তিত অধিৱেশনো পতা হয় আমিও সকলোৱে যাওঁ সেই অধিৱেশনত সহযোগ কৰোঁ আৰু মৰিগাঁও জিলাত হোৱা যিকোনো এটা হেৰি মানে উৎসৱতে সকলোৱে পালন কৰা হয় জিলাৰ অধিৱেশনৰ মাজত সকলো ৰাইজে সকলোৱে সহযোগ কৰি থাকে বিহুৰ বিহুৰ মেলা সকলোৱে সকলো ৰাইজে সমানে সহযোগ কৰে আৰু বিহু সময় সাপেক্ষে সকলোৱে ইজনে সিজনক মৰম স্নেহৰ মাজেৰে বিহু পালন কৰি যায় মেলা উৎসৱটোৱেই হ'ল আমাৰ এটা আনন্দ উৎসৱ মেলাত মে মেলাত আমাৰ সকলো ৰাইজে আহি নাম গুণ গাই গোঁসাই উলিয়াই গোঁসাই উলিয়াই সকলো ৰাইজে এসাঁজ আনন্দৰে আলহী অতিথি সকলোকে মাতি আৰু এসাঁজ সকলোৱে আনন্দ কৰি খায় সকলো মৰম চেনেহৰ মাজত দিন মেলা উৎসৱটো পালন কৰি যায় মেলা হোৱাৰ মেলাৰ সময়ত সকলো মাজতে এইখিনি মানে বহুত আলহী দুলহীৰ মাজত মৰম স্নেহৰ ওপৰতে দিনবোৰ পাৰ হয় ধৰ্ম অনুষ্ঠানত আমাৰ মৰিগাঁও জিলাতে মৰিগাঁও জিলাৰ ধৰ্ম অনুষ্ঠান সকলোৱে পাতে কিন্তু ধৰ্ম উপলক্ষ্যে সকলোৱে আমি সহযোগ কৰোঁ ধৰ্ম অনুষ্ঠানত সকলোৱে অহা যোৱা কৰি মৰম স্নেহত সকলো বন্ধু বান্ধৱ ভকত বৈষ্ণৱ সকলোৱে বহুত আগ্ৰহী সেয়েহে বন্ধু বান্ধৱসকলৰ লগতে আমি আনন্দকে মানে ধৰ্ম অনুষ্ঠানত গৈ ভালপাওঁ আৰু সেৱা ভকত সকলৰ লগত সেৱা শুশ্ৰূষা কৰি ভক্তি ভাৱত সকলোৱে মানে মিলাপ্ৰীতিৰ মাজত চলি দিনবোৰ যায় সেয়েহে ধৰ্ম অনুষ্ঠানবোৰত আমি আমি কোনোৱে নোযোৱাকৈ নাথাকোঁ মৰিগাঁও জিলাতে প্ৰায় উদযা হৈছেনে ভাইটি